আমি টেপৰ পানী পাওঁ টেপৰ পানী পালে আমাৰ বেয়া নহয় ভালেই হয় পনীখিনি পৰিষ্কাৰ আহে আৰু খোৱাৰ বাবেও ভাল হয় আৰু টাইমটেবুলত দিলে পানীখিনি ভাল হয় আৰু পানীখিনি মানুহৰ চবতকৈ বেছি প্ৰয়োজন আৰু পানীৰ সুবিধাটো থাকিলে ভাল হয় পানীখিনিও পৰিষ্কাৰ হয় আৰু পানী সেনে কাৰণে মানুহে যাতে কষ্ট নাপায় পানীখিনি পোৱাৰ বাবে মানুহৰ বহুত সা সা সুবিধাও হৈছে টাইমটেবুলত দিলে আৰু মানুহৰ বেছিয়ে সা সুবিধা হয় মানুহে পানীখিনিৰ কাৰণে বহুত দৰকাৰ মেইন হৈছে মানুহৰ পানী পানীটো নহ'লে একো কামে কৰিব নোৱাৰে মানুহ পানীখিনি পৰিষ্কাৰ পানী আহিলে ভাল হয় আমি টেপৰ পানীও পাওঁ টেপৰ পানী ৰাতিপুৱা কেতিয়াবা দিয়ে নিদিয়েও টাইমটেবুলত দিলে ভাল হয়